হেল্ল' মই আপোনালোকৰ আপোনালোকৰ পৰা চা চাৰিটা বজাতে এটা হেৰি অৰ্ডাৰ কৰিছিলোঁ চিকেন বিৰিয়ানি এতিয়ালৈ এক ঘণ্টা বিছ মিনিট হৈ গ'ল কিন্তু আহি পোৱা নাই কিন্তু মোৰ তাততো আপোনালোকে চল্লিছ মিনিটৰ ভিতৰত আহি পাব বুলি দেখুবাই আছিলে হয় কিন্তু এতিয়ালৈ আহি পোৱা নাই ল'কেচনত তেওঁলোকে ৰে ৰেষ্টুৰেণ্টখনতে থকা দেখুৱাই আছে সোনকালে আহি পালে ভাল হয় কিমান টাইম লাগিব আৰু ঠিক আছে সোনকালে পঠিয়াই দিয়াৰ ব্যৱস্থা কৰক আপোনালোকে হয় হয় আৰু দছ মিনিটৰ ভিতৰত যাতে আহি পাই আৰু অৰ্ডাৰটো